মোৰ মাহঁতৰ ঘৰ চৰিয়াত জিলা সেই নলবাৰীয়ে পৰে কিন্তু মই হেৰি মোৰ চিগা ক্লাছ মোৰ হবী নাটকেই ভাল পাইছিলোঁ নাটক বিৰট ভাল পাইছিলোঁ মই তাৰ মানে বহুত ইচ্ছা কৰিছিলোঁ নাটক কৰিব পাৰিম নে নোৱাৰোঁ বহুত হেৰি কৰি কৰি কষ্ট কৰি কৰি নাটক কৰিছোঁ কি নাটক কৰিছোঁ ক্লাছ টেইনত গলি নাটক কৰিছোঁ বহুত জেগাত অসম ভিত্তিতো কৰিছোঁ বা মাজতে সেই নিত্ৰান হেৰি মিলান হাইস্কুলতো আছিল তাতো অসম ভিত্তিক নাটক হৈছিল তাতো ছেকেণ্ড প্ৰাইছ পাইছোঁ হেৰি অভিনেত্ৰী হিচাপে হেৰিও পাইছোঁ বহুত পাইছোঁ আৰু মোৰ ষ্টাপে আছে নাটকৰ ছোৱালীও তিনিটা আছিল আৰু ল'ৰাও আৰু তাৰ পিছত আৰু এই কি নাটকো সেই ডাঙৰ সেই ফুল ড্ৰামা হেৰিও কৰছোঁ নাটক বহুত কৰিছোঁ কৰি পেলাই লাষ্টত আৰু বিয়া বাৰু হৈ দিলাক ঘৰৰো অভাৱ নাটক কৰি কৰিয়ে টকা পইচাৰ অভাৱ হ'ল বিয়া দিলাক বিয়া দিয়াৰ পিছতো বহুত ইচ্ছা আছিল নাটক কৰিবৰ কাৰণে তাৰ পিছত বিয়া হৈ যোৱাৰ পিছতো মই নাটক কৰিছোঁ কিন্তু নাটক কৰিবৰ পিছত নাটক কৰি ভাল সেই পাইছোঁ নাটক কৰিব দেই নে নেদে তাৰ পিছত কৈছে ক' খানা নাই যদি তুমি শুনিছোঁ মাজতেতো এটা ল'ৰা ল'ব নো ছোৱালী এটা লবা নোৱাৰে যদি তুমি নাটকখন কৰা মোৰ আকো হেৰি নাই তেখেতে হেনেকে কোৱাৰ পিছত মই নাটক কৰিছোঁ ক্লাছ কৰছোঁ হেৰি নলবাৰীতো ৰাসত তিনি চাৰি বাৰ নাটক কৰিছোঁ মই বেছি ভাগ বিৰত কৰিয়ে কথোৰ দুখৰ পাৰ্টে লওঁ বহুত দুখৰ লাষ্টত মই একদম সেই শেষ তাৰ মানে বিয়া হ'ব তেতিয়া মই মাতাল ৰজা নাটকখন কৰিছোঁ মাতাল ৰজা তাৰপা পাৰ্টটো সেই পাগলী পাৰ্ট লৈছোঁ লাষ্টত মাতালৰ লগত সেই ৰজাৰ লগত বিয়া বাৰু হওঁ সেইখন লাষ্ট নাটক তাৰ মানে মোৰ সেইখন কৰাৰ পিছত লাষ্টত আৰু কি কৈছে হেৰি সেই সেইখন কৰাৰ পিছত বিয়া দিলাক বিয়া দিয়াৰ পিছতো মোৰ বহুত ইচ্ছা আছিল কিন্তু সেই সুবিধাটো বিয়া বাৰু হোৱাৰ পিছত আৰু নেদে কিছুমানে দিয়ে কিছুমানে নিদিয়ে ঘৰৰো অসুবিধা